আমাৰ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় খেল হ'ল ক্ৰিকেট হকী ফুটবল বক্সিং আৰু দৌৰখেল সাঁতোৰ এইবিলাক আছে খেল তাতকৈও মানে বেছি জনপ্ৰিয় খেল আমাৰ ইয়াত খেলি আছে বৰ্তমানে এতিয়া ক্ৰিকেট ফুটবল আৰু হকী কাবডীটোও আছে কাবাডী ক্ৰিকেটৰ হ'ল খেলুৱৈ আছে আমাৰ ক্ৰিকেট খেলুৱৈ ভাৰতীয় আটাইতকৈ সৰ্ববৃহৎ খেলটোৱেই হ'ল আমাৰ এতিয়া বৰ্তমান ক্ৰিকেট চলি আছে ক্ৰিকেটত শচীন তেণ্ডুলকাৰ বিৰেন্দ্ৰ সেহৱাগ মহেন্দ্ৰ সিং ধোনি বিৰাট কোহলি তাৰপিছত আছে এতিয়া নতুনকৈ হাৰ্দিক পাণ্ডে ৰোহিত শৰ্মা বলাৰ মহম্মদ শ্বামি এনেকৈ ধৰ বহুত ভাল খেলুৱৈ আছে খেলৰ ক্ৰিকেট খেলৰ তাৰপিছত এতিয়া তাৰপিছত ফুটবল খেলৰ এতিয়া বৰ্তমানে এইবাৰ আমাৰ নতুনকৈ এচিয়া এচিয়ান ফুটবল টিমত আমাৰ এই ভাৰতবৰ্ষৰ ফুটবল সুনীল ছেত্ৰীৰ টিম ফুটবল ভাল খেলে সুনীল ছেত্ৰী তেওঁ ফুটবলৰ কেপ্টেইন আছিল এতিয়া তাৰপিছত ক্ৰিকেটৰ কেপ্টেইন ওৱান ডে মেট্চৰ কেপ কেপ্টেইন ৰোহিত শৰ্মা আৰু টি টুৱেণ্টি কেপ্টেইন হ'ল ক্ৰিকেটৰ হাৰ্দিক পাণ্ডিয়া ধোনিয়ে অৱসৰ ল'লে তাৰপিছত আৰু তাৰপিছত খেলৰ পিছত কাবাডীটো হকীত আছিল ধনৰাজ সিং হকী খেলৰ হকীতো আৰু দৌৰত আমাৰ এতিয়া বৰ্তমান অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ আছিলে হীমা দাস এক নম্বৰ হৈ আছে তাৰপিছত বক্সিঙতো ভাল প্ৰদৰ্শন দেখাইছে বক্সিঙতো ভাল সেইকেইটাই আমাৰ মেইন খেল চলি আছে বৰ্তমান আটাইতকৈ জনপ্ৰিয় খেল চলি আছে সেইকেইটাই জনপ্ৰিয় ক্ৰিকেট তাৰপিছত টি টুৱেণ্টি টু টুৱেণ্টি টুৱেণ্টি আৰু অসম আই পি এল আই পি এলত এতিয়া মহেন্দ্ৰ সিং ৰাজস্থান ৰয়েলচ্ গুজৰাট তাৰ পাছত কিং পাঞ্জাৱ চেন্নাই চুপাৰ কিংচ হাইদৰাবাদ এইকেইটা মানে কি আমাৰ জনপ্ৰিয় খেল এতিয়া আই পি এল হৈ আছে আই পি এল ক্ৰিকেটৰ তাৰপিছত তাত আছে এইবাৰ মহেন্দ্ৰ সিং ধোনি জিকি চেন্নাই চুপাৰ কিংচ আৰু গুজৰাট আইডল হাৰিলে হাৰ্দিক পাণ্ডিয়াৰ টিমটো তাৰপিছত ফুটবলৰতো ফুটবলত এইবাৰ আমাৰ জিকিছে ফুটবলত এইবাৰ আমাৰ সুনীল ছেত্ৰী আমাৰ কেপ্টেইন আছিল সুন্দৰ টিম এচিয়ান ৱৰ্ল্ডকাপত আমাৰ এইবাৰ ৱৰ্ল্ডকাপত চিট পাব নেকি এশ নম্বৰত আছিলে আমাৰ ফুটবলৰ তাৰপিছত আৰু লগতে হকীটো জানেই হকীটো আমাৰ মহিলা টিম আছে ক্ৰিকেটো আছে ফুটবলৰো আছে সকলোতে মহিলা আৰু পুৰুষৰ উভয় দুয়োটাৰে টিম থাকে ক্ৰিকেটটো আছে ফুটবলটো আছে হকীত আছে তাৰপিছত বক্সিঙত আছে তাৰপিছত জুডো খেলটোতো আছে আৰু আৰু আছে আমাৰ এইটো জেবলিং থ্ৰোটোত সেইটো আছে খেল আৰু আমৰ নগাঁও ডিষ্ট্ৰিক্টৰে আমাৰ দৌৰ এতিয়া প্ৰথম স্থানত ভাৰতৰ হীমা দাস নগাঁও তেখেত তাইও ভাল খেলে দৌৰত এশ মিটাৰ দৌৰত এশ মিটাৰ দুশ মিটাৰ দৌৰত সকলোতে হীমা দাসে হেৰি কৰিছে তাৰপিছত আটাইতকৈ বিখ্যাত খেলুৱৈৰ ফুটবলৰ ভিতৰত হ'ল ক্ৰিকেটত কওঁ ক্ৰিকেটৰ হৈছে শচীন টেণ্ডুলকাৰ ক'বহি লাগে তাৰপিছত আৰু সিফালে গিল খ্ৰীষ্ট তাৰপিছত পাকিস্তানৰ এইটো আছিল ম আমাৰ ইণ্ডিয়াৰহে মহম্মদ আজাহাৰোদ্দিনহঁত কপিল দেৱ এইকেইটা হৈছে মহেন্দ্ৰ সিং ধোনি বিৰাট কোহলি হাৰ্দিক পাণ্ডিয়া তাৰপিছত ৰোহিত শৰ্মা বলাৰৰ ভিতৰত ক্ৰিকেটৰ হৈছে ফুটবলৰ ভিতৰত হৈছে জনপ্ৰিয় আছে আমাৰ ইণ্ডিয়া ভাৰতৰ হ'ল সুনীল ছেত্ৰী তাৰপিছত বাহিৰত আছে ৰোণাল্ডো ক্ৰিষ্টিয়ান ৰোণাল্ডো মেছি নেইমাৰ তাৰপিছত এতিয়া আৰু এজন আছে একেবাৰে মেইন আৰু মাৰাডোনা পেলে এইকেইজন ভাল খেলুৱৈ আছিল ফুটবলৰ এইকেইজনৰ নাম ল'বই লাগিব সঁচাকৈ আৰু দৌৰৰ ভিতৰত এতিয়া আমাৰ বৰ্তমান অসমৰ দৌৰবিদ হীমা দাস তেখেতে দৌৰে ভালদৰে দৌৰে তেখেতৰ নাম ল'বই লাগিব